নমস্কাৰ মিছন চাৰিআলিৰ অনিৰুদ্ধ ৰেষ্টুৰেণ্ট হয়নে মই এছ চি চি ষ্টেণ্ডৰ পৰা ওচৰৰ পৰা কৈছিলোঁ দাদা আপোনালোকৰ ৰেষ্টুৰেণ্টত মই এতিয়া চিকেন চাওমিন হাফ্ প্লেট মই অৰ্ডাৰ কৰিছোঁ আৰু আপোনালোকে এই চিকেন চাওমিন ভালদৰে অতি সোনকালে পঠিয়াই দিয়ে যেন আৰু লগতে আপোনালোকে পেকেজিং কৰোতে ইঞ্চুলেটেড বেগ বা টেমা ভালদৰে দিব যাতে আমি আমাৰ সুবিধা হয় আৰু বস্তু খোৱা বস্তুবিলাক গৰমে গৰমে পাঁও আৰু অতি সোনকালে যাতে ডেলিভাৰী পাঁও তেতিয়া মই যথেষ্টখিনি সুবিধা হ'ব আৰু ভালদৰে যাতে বনাই আৰু চাফ চিকুণ হ'ব লাগে খোৱা বস্তুবিলাক তেতিয়া আমাৰ যথেষ্ট সুবিধা হ'ব গতিকে আপোনালোকৰ ফালৰ পৰা এটা ভাল চাৰ্ভিছ পাম বুলি আমি আশা কৰিছোঁ আৰু অতি সোনকালে আপোনালোকে যাতে আমাৰ বাবে গৰম গৰম খাদ্যবস্তু প্ৰেৰণ কৰি দিয়ে যেন